মই সাধাৰণতে আমিতো গাঁৱৰ মানুহ খেলা ধূলা কৰি থকা হয় বিভিন্ন কাৰণত আমি কেতিয়াবা ওচৰে পাঁজৰে লগ খাওঁ খেলোঁ মই ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট খেলত ছয়জন সাত এঘাৰজন প্লেয়াৰ থাকে আৰু ক্ৰিকেট খেলত দুটা টীম হয় ফিল্ডিং আৰু বেটিং ফিল্ডিং খেলাখিনি ফিল্ডিং কৰে আৰু বলিং কৰে বেটিংখিনি বেটিং কৰে ক্ৰিকেট খেলত

আৰু ভলীবল খেলি খুবেই ভাল লাগে আমাৰ আমি খেলোঁতে ভলীবল ল'ৰা ছোৱালী বহুত বেছি হৈ ল'ৰা বহুত বেছি হৈ যায় সেইকাৰণে টীম ৱাইজ খেলা হয় যোনখিনি জিকে তেওঁলোকে খেলে ল'ৰাখিনি ওলাই দিয়ে আকৌ নতুন সোমাই তেনেকে কৰি আমি প্ৰায় সদায়ে খেলোঁ আৰু আজৰি সময় পালে

ছয়জন ছয়জন প্লেয়াৰ সাতজন সাতজন প্লেয়াৰ থাকে কাবাডী খেলি ভাল লাগে

কেতিয়াবা ওলাই আহিলে দোকানত তিনিআলিত কেৰম খেলা হয় কেৰম খেলিও খুবেই ভাল লাগে কেৰম খেলিলে মনোৰঞ্জন হয় মনটো ভাল লাগে লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি খেল খেলা মজায়ে বেলেগ আৰু আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ অনলাইন বহুত গেম খেলি থাকে অনলাইন গেম খেলাৰ পৰা আজিকালিতো ল'ৰা ছোৱালী পাবলেই নাইকিয়া হ'ল

আৰু মই ফুটবলো খেলোঁ মাজে সময়ে কেতিয়াবা মানে টীম যদি থাকে ফুটবলো খেলোঁ আৰু লগৰ ল'ৰা ছোৱালীক গোট খালে লুডু খেলোঁ লুডু খেলি খুবেই ভাল লাগে আমোদজনক খেল লুডু খেলাৰ উপৰিও চেছ খেলোঁ চেছ খেলিলে আমাৰ মানসিক উৎকৰ্ষ সাধন হয় মনোযোগ বৃদ্ধি পায় ধৰ্য শক্তি বাঢ়ে আৰু

খেলা ধূলা কৰাটো ভাল খেলা ধূলা কৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে সেইকাৰণে আমি খেলা ধূলা কৰি থাকোঁ আৰু অনলাইন গেম ঠিক তেনেধৰণে নেখেলো কাৰণে আমাৰ

আৰু মন গ'লে কেতিয়াবা ম'বাইলতো অনলাইন গেম কেতিয়াবা খেলোঁ

আৰু আমাৰতো তেনেকে প্লে গ্ৰাউণ্ড বুলিবলে বিশেষ নাথাকে আমি য'তে গোট খাওঁ ত'তে খেলোঁ যি সুবিধা হয় আৰু কেতিয়াবা ক্ৰিকেট খেলোঁ কেতিয়াবা ভলীবল খেলোঁ কেতিয়াবা বেডমিণ্টনো খেলা যায় আৰু ভলীবলটো আমাৰ ওচৰত প্ৰায় খেলি থকা হয় যেতিয়া সময় পাওঁ তেতিয়াই যাওঁ খেলোঁ খেলি পেলি ভাল লাগে

সকলোৰে ভাল লাগে সেইকাৰণে খেলি থকা হয় আৰু আৰু আগতেতো আমি বহুত খেল খেলিছিলোঁ প্ৰায়বোৰ খেল আজিকালি ছ'চিয়েল মিডিয়া ম'বাইলৰ হোৱাৰ পৰা খেলিবলে ল'ৰা ছোৱালী তেনেকে নাযায়েই বহুখিনি খেল আজিকালিতো বিলুপ্ত হৈ গ'ল গাঁৱত সৰ্বসাধাৰণতে আগতে প্ৰচলিত

দেহা শৰীৰৰ শাৰীৰিক উৎকৰ্ষ সাধন হয় খেলা ধূলা কৰি থাকিব লাগে সেইকাৰণে কেতিয়াবা আমি ৰাতিপুৱা মৰ্ণিং প্ৰায় দৌৰিব যাওঁ দৌৰিলে শৰীৰ ভাল থাকে আৰু ৰানিং ৰানিং কেতিয়াবা ইভেণ্ট হ'লে তাতো পাৰ্টিচিপেট কৰা হয় আৰু চেচটো মোৰ অত্যন্ত প্ৰিয় খেল লগৰ লগ বন্ধু পালে চেছ খেলোঁ কেতিয়াবা অনলাইনতো খেলোঁ